ৰন্ধা আৰম্ভ কৰাৰ আগতে মই যি বস্তু ৰান্ধো তাৰ বাবে দৰকাৰী যি যি বস্তু সেইখিনি মই যোগাৰ কৰি লওঁ ধৰি লওক মই মাংস বনাবলৈ লৈছোঁ গতিকে মাংস বনোৱাৰ আগতেই মই মাংসখিনি সুন্দৰকৈ ধুই লওঁ মাংসত বনোৱাৰ আগতে মই পিয়াঁজ কাটি লওঁ যদি মই মাংসত ৰঙালাও দিওঁ জাতিলাও দিওঁ আলু দিওঁ তেতিয়া সেই বস্তুখিনি মই আগতীয়াকৈ কাটি ধুই লওঁ মাছ বনাবলৈ হ'লে মই আগতীয়াকৈ মাছটো গুচাই তাত মই নিমখ হালধি ঘঁহি থওঁ পিয়াঁজ কাটি থওঁ যদি মই তাত বিলাহী দিওঁ তেতিয়া মই আগতীয়াকৈ বিলাহী বা বেলেগ বস্তু দিওঁ সেইবোৰ আগতীয়াকৈ মই কাটি থওঁ তেনেদৰে ডিম বনাবলৈ হ'লে ডিম দম বনাবলৈ হ'লে প্ৰথমতে মই আলু ডিম সকলোবোৰ বইল কৰি লওঁ তাৰপিছত তাত পিয়াঁজ পিয়াঁজ দিলে পিয়াঁজখিনি পিয়াঁজখিনি আগত কাটি লওঁ তাৰ লগত যদি মই বিচাৰোঁ আলু বিলাহী আদি দিবলৈ তেতিয়া মই আগতীয়াকৈ বনাই লওঁ কাটি লওঁ সেইদৰে পিঠা বনোৱাৰ আগতে মই যদি তিল পিঠা বনাওঁ তেতিয়া মই তাৰ আগতেই গুড় আৰু তিল দি যদি বনাওঁ তেতিয়া সেই গুড় আৰু তিলখিনি ধুনীয়াকৈ মিহলি কৰি লওঁ তাৰ পিছতহে পিঠা বনাবলৈ আৰম্ভ কৰোঁ সেইদৰে গাজৰৰ হালোৱা বনোৱাৰ আগতে মই গাজৰখিনি সুন্দৰকৈ কাটি লওঁ পিয়াঁজখিনি কাটি লওঁ তাৰ পিছতহে মই বনাবলৈ লওঁ সেইদৰে পাচলি বনোৱাৰ আগতেও যিকোনো পাচলি চবজি হওক বনোৱাৰ আগতে মই সেই পাচলিখিনি সুন্দৰকৈ ধুই কাটি লওঁ তাৰ পিছতহে বনাবলৈ আৰম্ভ কৰোঁ এনেদৰে মই সকলো বস্তু আগতীয়াকৈ কাটি লওঁ তাৰ পিছতহে বনাবলৈ আৰম্ভ কৰোঁ